মই যোৱা সপ্তাহত কুৰ্তি এটা কিনিছিলোঁ গুৱাহাটী গৈ কুৰ্তিটো পিন্ধি খুবেই ভাল লাগিছে কণ কুৰ্তিটোৰ ৰঙটো ধুনীয়া আছে ধুলেও চফ্ট হৈ থাকে কুৰ্তিটো খুবেই ভাল যদি কোনোবা কিনিব বিচাৰে মই দোকানখনৰ লগত সহযোগ কৰাই দিব